চহৰ আৰু গ্ৰাম্য অঞ্চলৰ স্কুলসমূহৰ ব্যৱধানৰ বিষয়ে মই ক'বলৈ গ'লে মই প্ৰথম এটা কথা ক'ব লাগিব গ্ৰাম্য অঞ্চলত আমাৰ স্কুলৰ ঘৰটোৰ আৰু চহৰৰ ঘৰটোৰ আমাৰ বহুতো ব্যৱধান আছে স্কুলৰ আৰু চহৰ অঞ্চলত স্কুলত গৈ তাত খোৱা পানীৰ কোনোধৰণৰ কষ্ট নহয় বা তাত কোনোধৰণৰ লেতেৰা বস্তু পোৱা নাযায় আৰু আমি গাওঁ অঞ্চলত আমাৰ স্কুলৰ কাষতে লেতেৰা নলা নৰ্দমা থাকিব পাৰে আৰু সেইবোৰ আমি সেইবোৰ আমি কিছুমান ভালকৈ ৰাখিব পাৰোঁ আৰু আমাৰ এই গ্ৰাম্য অঞ্চলৰ যিবোৰ স্কুল দেখা পাইছোঁ বৰ্তমান সময়ত সেই স্কুলবোৰত আমাৰ অনাময় আঁচনিৰ ব্যৱস্থা কৰিব লাগে কাৰণ অনাময় আঁচনিৰ ব্যৱস্থা নকৰাৰ বাবে আমাৰ স্কুলবোৰত ছাত্ৰ ছাত্ৰী বহুতো অসুবিধা হয় আৰু গ্ৰাম্য অঞ্চলত আমাৰ স্কুলসমূহত শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা খুব কম দেখা গৈছে আৰু বিষয় শিক্ষকৰ অভাৱ হয় কিন্তু চহৰ অঞ্চলত তেনেকুৱা ধৰণৰ কোনো অসুবিধা দেখা পোৱা নাই আৰু চহৰ অঞ্চলত শিক্ষাগুৰুৰ শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা বহুত বেছি দেখা পোৱা যায় আৰু তাত বিষয় শিক্ষকৰ কোনো ধৰণৰ অভাৱ অনুভৱ কৰা দেখা পোৱা নাই গম দেখা পোৱা নাই আৰু তাত মই চ গ্ৰাম্য অঞ্চলত পঢ়া বুলি ক'বলৈ গ'লে মই মোৰ বিদ্যালয়খন ভালেই পাইছোঁ আৰু ঠিক তেনেধৰণৰে মোৰ বিদ্যালয়খনৰ নিচিনাই যাতে সকলো ফালৰ পৰা সুবিধা সকলো বিদ্যালয়ত পায় সেইখিনি চৰকাৰে চকু ৰাখিব লাগে সেইখিনিৰ ওপৰত চৰকাৰে যাতে নজৰ দিয়ে মই সেইটো বিচাৰিম আৰু শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি কৰক সেইটোয়ে বিচাৰিম মই